ছাৰ কওক হয় কওকচোন অঁ গেছ চিলিণ্ডাৰ হ'ব বাৰু হেৰি বুকিংটো কৰিলে হয় বুকিং অঁ আমাৰতো এনেই নটা বজাৰ পৰা টাইমিং ষ্টাৰ্ট হয় আপোনালোকৰ কোনফালে আছিল অঁ চৰাইদেউ ডিষ্ট্ৰিক্টৰ কোন ঠাই হয়নি হয় অঁ সেইফালে অকণমান আমাৰ গাড়ীখন অলপ দেৰি হ'ব যাওতে আমাৰ এইফালৰ পৰা গৈ থকা হয় যে প্ৰথম ক'ৰ্টৰ ফালে যাব তাৰপিছত আপোনাৰ বৰহাটৰ ফালে যাব তাৰপিছতহে সেইফালে যাব আপোনাৰ ধৰক সময় লাগিব ধৰক এঘাৰটা চাৰে এঘাৰটামান বাজিবগৈ প্ৰথম বুকিং নহয় আমাৰ যিহেতু বুকিং গোটেইখিনিয়ে কৰে আমাৰ তেনেকৈতো চিৰিয়েল পাই নাহে বুকিং বোলে আমুকে আগত কৰিছিল তামুকক দিয়ক তেনেকৈ হ'লে এটা ইয়াত এটা তাত দিয়া তেনেকৈ হ'বগৈ সেইকাৰণে আমাৰ ঠাই নিৰ্বাচন কৰা প্ৰথম আমি কৰ্টৰ ফালে দিওঁ তাৰপিছত বৰহাটৰ ফালে যোৱা হয় তাৰপিছত তাৰপৰা ৰিটাৰ্ণ হৈ আহি আপোনাৰ সোণাৰী কলেজ ফালে যোৱা হয়

অকণমান সময়টো ইফাল সিফাল হয় আগতে আছিল হয় আগতে অলপ সুবিধা আছিল আমাৰ তিনিখন গাড়ী চলি আছিল হয় কিন্তু নহয় এই কথাটো এনেকুৱা হয় যে আপোনালোকতো দুহেতৰ দুটা চিলিণ্ডাৰ দিয়াই হৈছে ত' আপোনালোকে এটা চিলিণ্ডাৰ থাকোঁতেই ইটো চিলিণ্ডাৰ ল'ব পাৰে পোন্ধৰ দিনৰ পিছে পিছে মূৰে মূৰে ত' সেই সুযোগত

হয় এক্সট্ৰা চাৰ্জ পোন্ধৰ টকা থাকিব ডেলিভাৰী চাৰ্জটো থাকিব হয় ঘৰৰ ভিতৰত মানে আপোনাৰ আপুনি য'ত দিব তাতে এক্সেঞ্জ কৰা হ'ব আৰু ঘৰৰ ভিতৰতো সোমোৱা নহয় কাৰণ আমাৰ ডেলিভাৰী চাৰ্জটো হৈ গ'ল আপোনাৰ আমাৰ গাড়ীখনৰ তেলৰ দামটোহে অঁ ঠিক আছে আপোনালোকৰ যদি মহিলা কোনোবা থাকে তেনেকৈ হ'লে আমি ভৰাই দিয়া মানুহ আছো বাৰু ভৰাই থৈ আহিব হয়

এই সেই চাৰে এঘাৰটামানে বাজিব আৰু মেক্সিমাম সময় বেছি অঁ কৰিব পৰা মানে এইফালে দি লওঁ তাৰমানে সময় এইবিলাক বেছি সময় নালাগে বাৰু আধা ঘণ্টা আধা ঘণ্টা এৰিয়া আমাৰ ইয়াত নটা চাৰে নটা বজাৰ ভিতৰত আমাৰ ইয়াৰ পৰা গাড়ী ওলাই যাব আপোনাৰ ইয়াত ল'ডিং কৰিব লাগেতো ল'ডিং কৰিবলৈ ল'ডিং ল'ডিং অঁ নাই নাই আজিয়ে হৈ যাব আপুনি লুডিঙত আজিও সময় লাগিব লুডিঙত সময় লাগে লুডিঙত হোৱাৰ পিছত আপোনাৰ আকৌ লোড হয়তো এটা এটাকৈ এটা জেগাত গ'লে আপোনাৰ আধা ঘণ্টা পঞ্চলিছ মিনিট লাগিয়েই যায় আকৌ যাওঁতে এটা সময় লাগে নহয় অঁ অঁ হয় চিৰিয়েল বাই গ'লে অসুবিধা হ'ব ধৰক আপুনি আপোনাৰ কলেজৰ সোণাৰী কলেজৰ ওচৰত এটা চিলিণ্ডাৰ বুকিং কৰিলে ধৰক ৰাতিপুৱা সাতটা বজাত এইটো কোনোবাই যদি সাতটা বাজি এক এক মিনিটৰ পিছত যদি কোনোবাই আপোনাৰ বৰহাটৰ ফালে কৰে ধৰক তেনেকে হ'লে দেখোন গাড়ীখন এবাৰ তালৈ এবাৰ তালৈ তেনেকুৱা হৈ থাকিব সেইকাৰণে আমি ঠাই বিশেষেহে প্ৰথম প্ৰথম যাওঁ প্ৰথম কৰ্টৰ ফাল যাওঁ তাৰপিছত বৰহাটৰ ফালে যাওঁ তাৰপাছত আপোনালোকৰ সোণাৰী কলেজৰ ফালে যোৱা হয় তাৰ পাছত সাপেখাতিৰ ফালে গুচি যোৱা হয়

অঁ তেনেকৈহে মিলাই লোৱা হয় তেনেকৈ হ'লে যদি আপোনালোকে তেনেকৈ অলপ সুবিধা পাইছে তেনেকৈ অসুবিধা পালে আপোনালোকে এজেঞ্চিলৈও আহিব পাৰে অঁ অঁ হয় কিন্তু আমাৰো হাততো বিশেষ উপায় নাই আমাৰ হাতত এইটোৱে উপায় আছে আমাক যেনেকৈ দিয়া হৈছে নক্সাখন দে বোলে আপোনালোকে এইফালে প্ৰথম যাব তাৰপাছত এনেকৈ যাব আমি তেনেকৈ যাব আমি তেনেকেই মিলাই যাম তাৰ বাদেতো আমাৰ হাতত উপায় নাই কাৰণ এটা নিয়মতে আমি যাব লাগিব আৰু বিশেষকৈ লুডিঙত অলপ সময়টো লাগে কাৰণ ৰাতিপুৱা চিলিণ্ডাৰ গাড়ীখন আহিলে অহাৰ লগে লগে আমি লুডিং কৰিব নোৱাৰোঁ অফিচ খোলা পিছতে লুডিং কৰিবলগীয়া হয় ধৰক নটা বজাত অফিচ খোলে অফিচ খোলা পিছত অফিচৰ পৰা ৰচীদ লোৱাৰ পিছতহে আমি লুডিং কৰিব পাৰোঁ সেইখিনিত অলপ সময় লাগে চল্লিছ পঞ্চল্লিছ মিনিট এটা সময় লাগে তাৰপিছতহে আমি ডেলিভাৰী কৰিবলৈ যোৱা হয় ঠিক আছে আপোনালোকৰ যেতিয়া অলপ অসুবিধা অলপ সময় সোনকালে লাগে আমি চেষ্টা কৰিম যিমান পৰাপক্ষত আপোনালোকৰ সোনকালে ডেলিভাৰী কৰিবলৈ হয় হয় হয় নিশ্চয় নিশ্চয় নিশ্চয় এইটো ভৰাই থৈ আহিব আমাৰ ল'ৰা আছে ল'ৰাই ভৰাই থৈ আহিব ঠিক আছে ঠিক আছে দিয়ক ঠিক আছে দিয়ক ঠিক আছে ঠিক আছে দিয়ক